মই এটা গেছ লৈছিলোঁ চিলিণ্ডাৰ আৰু বাৰ্ণাৰ দুয়োটা একেলগতে লৈছিলোঁ ঘৰলৈ আহিয়ে গেছটো লগালো ব্যৱহাৰ কৰাতহে দেখিছোঁ যে গেছটো বেয়া জুইটো বহুত কম কমকৈ ওলাইছে গতিকে ৰান্ধিবলৈতো গেছটো কমকৈৈ ওলালে বহুত সময় লাগে

বেছিভাগ খৰি জুইয়ে ব্যৱহাৰ কৰোঁ খৰি জুইত ৰান্ধিলেও প্ৰব্লেম খং উঠে বাচনবোৰ কলা হৈ হৈ যায় ধুই থাকোঁতেও বহুত সময় লাগে এনেও ঘৰৰ কাম বহুত কাপোৰ কানিও মোৰ চিলাবলৈ থাকে অন্য কামো থাকে বহুত গেছৰ এজেঞ্চিবোৰে গেছবোৰ ভালদৰে চাই ৰাইজক দিব লাগে নহ'লে গৃহিণীসকলৰ বহুত সমস্যাৰ সন্মুখীন হয় সেয়ে আৰু গেছবিলাক ভাল হ'লে ভাল লাগে আৰু কামখিনি পাকঘৰৰ কামখিনিও সোনকালে হ'লে অন্য কামতো হাত দিব পাৰি বহুত কাম থাকে বাহিৰা কাম সেয়াই গেছবিলাক আৰু ভাল হ'লে ভাল হয়